আজি ভাৰতে কিছুমান ডাঙৰ সমস্যা বা ডাঙৰ পৰিৱেশ সম্বন্ধীয় সমস্যাৰ বিভিন্ন ধৰণে পৰিস্থিতি বা সন্মুখীন হৈছে কাৰণ ধৰি লওক আজিকালি গছ গছনি আগৰ তুলনাত আগৰ পূৰ্বৰ তুলনাত বেছিকৈ মানে কটা কৰিছে বা কাটিছে বেছিকৈ গছ গছনিবিলাক তাৰ ফলত অৰণ্যবিলাক ধ্বংস হৈ হৈ গৈছে আগতে অৰণ্য বা আপুনি যদি কোনো এখন পাহাৰত যায় বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ গছবিলাক দেখা পায় সেই গছবিলাকে আমাক ধৰি লওক বিভিন্ন ধৰণে সহায় কৰে তাৰপাছত আজিকালি সেই মানুহবোৰে সেই গছবিলাক কাটি কাটি মানে কি কৰিছে পাহাৰ একে ধংস কৰি পেলাইছে পৰ্বত পাহাৰ এইবিলাক ধ্বংস কৰি পেলাইছে ধৰি লওক মানে কি সেই গছ গছনিবিলাকৰ কাৰণে আজি গছ গছনি নোহোৱাৰ কাৰণে ধৰি লওক মানুহে এতিয়া আপোনাৰ কি গোলকীয় উষ্ণতা বৃদ্ধিৰ সন্মুখীন হ'বলগীয়া হৈছে এনেকুৱা ডাঙৰ ডাঙৰ পৰিৱেশ সম পৰিৱেশ সম্বন্ধীয় সমস্যাৰ সন্মুখীন হৈ আছে মানুহ এতিয়া চাওক যোৱা কেইবছৰমানত আমাৰ চাৰিওফালৰ লেণ্ডস্কেপটো যেনে ধৰক নদী অৰণ্য পৰ্বত পাহাৰ খেতিপথাৰ সাগৰ মাটি এইবিলাকত বিভিন্ন ধৰণে সলনি হৈছে এতিয়া চাব যে অৰণ্য এখন যেনেকৈ মই এইমাত্ৰ ক'লোঁৱে আপোনাক অৰণ্য এখন কাটি লথমূৰা কৰি দিছে তাৰপাছত নদী নদীত আগতে বিভিন্ন ধৰণৰ নদীয়ে প্ৰায় পানী হ'লেও মানে মাথাউৰিবিলাক এনেকুৱা ধৰণৰ থাকে যে নদীয়ে পানীবিলাক মানে মাথাউৰি ভাঙি বানপনীৰ সৃষ্টি নহয় কিন্তু আজিকালি মানে এনেকুৱা ধৰণৰ কিছুমান প্ৰযুক্তিবিদ্যাৰ সহায়ত মানে এনেকুৱা ধৰণৰ কাম কিছুমান কৰে মানে যিবিলাকৰ ফলত যিবিলাকৰ পৰা আমাৰ মানে কি কোৱা আমি মানে কি সমস্যাৰ সন্মুখীন হৈছোঁ না কি আমি সেইবিলাকৰ কাৰণে কিবা ভাল হৈছে না আমাৰ এইবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যা হৈছে এতিয়া চাব আমাৰ গ্ৰীষ্ম ঋতু আগতে গ্ৰীষ্ম ঋতু বুলি ক'লে সিমান এটা মানে গৰম ভাৱ নাছিল গ্ৰীষ্ম ঋতু বুলি ক'লে আগতে হওক গ্ৰীষ্ম গৰম আহিব তাৰপাছত ফেন চলিব বা পাংখা চলিব এনেকুৱা ধৰণৰ কাম হ'ব কিন্তু এতিয়া গ্ৰীষ্ম ঋতুটোত মানে মানুহ এনেকুৱা ধৰণৰ পৰিস্থিতি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে মানে এনেকুৱা অতিপাত গৰম পৰি যায় যাৰ কাৰণে মানে মানুহ এই গৰমৰ উত্তাপত থাকিব নোৱাৰা হৈ পৰিছে এইবিলাকৰ মূল কাৰণ হ'ল গছ গছনি কটা ধৰি লওক আপোনালোকে গছ গছনিবিলাক কাটি শেষ কৰিছে তাৰ ফলৰ পৰা গোলকীয় উষ্ণতা বৃদ্ধি হৈছে হোৱাৰ পৰা এতিয়া গ্ৰীষ্ম ঋতু গ্ৰীষ্ম ঋতুত কিমান গৰম হৈছে তাৰপিছত বৰষুণ আগতে ধৰি লওক বৰষুণ প্ৰায় হৈছিলে আজিকালি বৰষুণৰ মানে মাত্ৰাটো অলপ কমি গৈছে গছ গছনি এইবিলাক নোহোৱাৰ পৰা তাৰপাছত শীতকালতো আজিকালি সিমান এটা ঠাণ্ডা লগা হোৱা নাই বা শীত শীত আজিকালি শীতকালত মানে ইমান এটা শীত এই উপলব্ধি নহয় বা ইমান এটা শীত আমাৰ অনুভৱ নহয় ইমান এটা ঠাণ্ডা আমাৰ অনুভৱ নহয় কাৰণ মানে এই মই ইয়াৰ আগতে আপোনালোকৰ আগতে কৈছোঁ যে এই গছ গছনিবিলাক নোহোৱাৰ কাৰণে বা গছ গছনিবিলাক কাটি শেষ কৰা কাৰণে মানে ঠাণ্ডা এতিয়া আগতে ধৰি লওক অক্টোবৰ বা চেপ্তেম্বৰ মাহৰ পৰা শীতকাল বুলি আমি ধৰিব পাৰিছিলোঁ কিন্তু এতিয়া মানে সেইটো ধৰিব নোৱাৰি কাৰণ এতিয়া চাব আপোনালোকে এই অক্টোবৰ মাহতো মানে ফেন বা পাংখা বা এ চি এইবিলাক চলি থাকিব লাগে কিন্তু মানে ডিচেম্বৰ আৰু জানুৱাৰী মাহটোতহে এতিয়া শীতকাল বুলি ক'ব পাৰি মানে এনেকুৱা ধৰণে বিভিন্ন ধৰণে গছ গছনিবিলাক কাটি বা নদ নদীবিলাক নোহোৱা কৰি এনেকুৱা মানে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মু সমস্যাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আমি সাধাৰণ ৰাইজ